হেল্ল' হয় কওকচোন

এইচ আই ভি এইডচ তোমাৰ হৈছে নেকি বাৰু কেনেবাকে

এইচ আই ভি মানে কি হয় হিউমেন ইমিউনো ভাইৰাছ হয় এইটো হ'ল ভাইৰাছ এই ভাইৰাছটো হয় হয় এইটো এক প্ৰকাৰৰ ভাইৰাছ আচলমতে কিন্তু আচলতে মানে এইটো আচলতে কি হয় আচলতে আমি এলিজা টেষ্ট এ লিজা নামৰ এটা টেষ্ট আছে এই টেষ্টৰ জৰিয়তে আমি ইয়াক ধৰা পেলাব পাৰোঁ এইচ আই ভি যিটো এইডছ বেমাৰ মানে এই বেমাৰটো আচলতে এনেকুৱা বেমাৰ নহয় যে অমুক ভাইৰাছে এটেক কৰিলে মোৰ চৰ্দী হ'ল মোৰ কাহ হ'ল তেনেকুৱা নহয় আচলতে এইচ আই ভি ভাইৰাছে মানুহৰ শ্বেত ৰক্তকণিকাত থকা লিম্ফচাইট যিটো কণা থাকে তাত এটেক কৰে লিম্ফচাইটটো হৈছে মানুহৰ দেহত প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰে যেতিয়া সেই লিম্ফচাইটত এটেক কৰে লিম্ফচাইটটো যেতিয়া বিকল হৈ যায় লিম্ফচাইটটো বিকল হোৱাৰ পাছত লিম্ফচাইটটো বিকল হোৱাৰ পিছত মানুহৰ চৰ্দী কাহৰ পৰা আদি কৰি জ্বৰ চা চালৰ ৰোগ পেটৰ অসুখ এনেকে এনেকে বহুত বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে তেনেকে মানুহটো দুৰ্বল হৈ এটা সময়ত হয়তো মৃত্যু মুখতো পৰিব পাৰে এইচ আই ভি ৰোগটো আচলতে প্ৰতিৰোধ কৰাৰ বাবে বিশেষ কোনো বিশেষ মেডিচিন ওলোৱা নাই যদিও তাক বিভিন্ন ব্যৱস্থাই দি তাৰমানে তাক মানে বৃদ্ধি নোহোৱাব পৰাকে ব্যৱস্থা কৰা হয় আৰু

বিভিন্ন ধৰণে হ'ব পাৰে ধৰি লোৱা তুমি ক'ত চোৱা ধৰি লোৱা তুমি ল'ৰা মানুহ দাঢ়ি চুলি কাটিবলৈ গ'লা এজন এইচ আই ভি সংক্ৰমণ হোৱা মানুহৰ যদি যিখন খুৰ ব্যৱহাৰ কৰে এই খুৰখনেৰে যদি তোমাক সেই চেলুনৰ নাপিতজনে তোমাক ব্যৱহাৰ কৰে তেনেকে এইচ আই ভি হ'ব পাৰে বা কোনোবাজন যদি কেঁচুৱাৰ মাকৰ এইচ আই ভি হয় সেই কেঁচুৱাটোৱে মাকৰ যদি গাখীৰ খাই তেতিয়া এইচ আই ভি হ'ব পাৰে বা তোমাৰ কোনোধৰণ প্ৰটেকচন নোহোৱাকৈ যৌন ক্ৰিয়া কৰিলে তেনেকৈ এইচ আই ভি হ'ব পাৰে বা ধৰা তুমি বে বেজী ল'লা ব্লাড টেষ্ট কৰিবলৈ গ'লা আগৰ দিনত কেনে আজি কালি ব্যৱস্থা হৈ গৈছে যে এজন পেচেণ্টক এটাই বেজী ব্যৱহাৰ কৰা হয় বেলেগ এজন পেচেণ্ট আহিলে বেলেগ বেজৰ বেজী ব্যৱহাৰ কৰা হয় কিন্তু আগৰ দিনত এনেকুৱা আছিল এটা বেজীকে বহুতক দিছিল তেনেকৈ এইচ আই ভিটো সংক্ৰমণ হোৱা হৈছিল সিটো আচলমতে সিটো আচলমতে কনচেপ্টটো ক'ব গ'লে দাঢ়ি চুলি কনচেপ্টটো ক'লোৱে নহয় মানে সিটোৱে আৰু পলিকলৰ দ্বাৰা এইটো ট্ৰেন্সফাৰ হ'ব পাৰে তাৰমানে দাঢ়ি চুলি যে নাপিতে খুৰডাল খুৰ আমি কাটিলেও সেই এপাট খুৰেদিয়ে আমি যদি বেলেগ এইচ আই ভি সংক্ৰমণ ইউজ কৰা মানুহজনৰ পৰা একদিন যদি সুস্থ মানুহ এজনক ইউজ কৰে তেনেকৈ হ'বও পাৰে শুনি আছোঁ শুনি আছোঁ কিয় মইটো জিএমচিৰ পৰা মই পাছ কৰা বাঘবৰতো মেডিকেল কলেজ নাই মই যিমানখিনি সম্ভৱ তাতে বাঘবৰ মেডিকেল কলেজ নাই বৰপেটা জিলাত এখন আছে কিয় নাথাকিব ডক্তৰ এজনৰ কেলেই নাথাকিব কোৱাচোন কোৱা ডক্তৰ এজনক য'তেই হওক সি বৰপেটা মেডিকেল কলেজ হওক সি গুৱাহাটী মেডিকেল কলেজ হওক সি তেজপুৰ মেডিকেল কলেজ হওক অসম মেডিকেল কলেজ হওক চবতে একেধৰণৰ শিক্ষাই পোৱা যায় হয়তো তেওঁলোকৰ কৰ্মদক্ষতাৰ আধাৰত কিছুমানে বেছি অজ্ঞ হ'ব পাৰে কিছুমান ক'ম বেছি পৰিমাণে জ্ঞান আহৰণ কৰিব পাৰে কিন্তু সম্যক জ্ঞানখিনি পায় হয় হয় ধন্যবাদ হয় হয় সিটো তুমি চিন্তা কৰা আমিতো ছিষ্টেমবিলাক জানোৱে নহয় ঠিক আছে তেতিয়াহ'লে